হেল্ল' অঁ ডক্টৰ ফুকন ছাৰ হয়নে বাৰু অঁ মই সেই যোৰহাটৰ পৰা কৈছিলোঁ অঁ মোৰ মানে আপোনাৰ সেই নামটো মোক নাম্বাৰটো মোক মোৰ লগৰ এগৰাকীয়ে দিলে মানে মই য'ত থাকোঁ মানে তাত মানে ইমান ভাল ডক্টৰ নাপাওঁ মানে মই ইমান দেখালোঁ মেলিলোঁ মানে সমস্যা কেইটামান হৈছে মোৰ মানে আজি কেইদিন কেইদিনমান নহয় আৰু দুমাহমানৰ পৰা মানে মোৰ ইমান ভাগৰ ভাগৰ লাগি থাকে আৰু মানে হেৰি হয় খোজ কাঢ়িলেও ভাগৰ ভাগৰ লাগে মানে কাম নকৰিম যেন লাগে ইমান দেখাইছোঁ বা হিমগ্লবিনো টেষ্ট কৰিছোঁ সেইবোৰ সব ঠিকেই আছিলে কিন্তু আমাৰ ইয়াত মানে ধৰিবই পৰা নাই আৰু ইমান চিকিৎসা সেৱাটো মানে ইমান ভাল নহয় সেইকাৰণে আপোনাৰ বোলো আপোনাৰ লগত কনচাল কৰি চাম বুলি ভাবিলোঁ মই কি কৰোঁ বাৰু অঁ ভৰিবিলাক টানি টানি ধৰে অলপ হয় মূৰ ঘূৰাই বাৰু কিন্তু ইমান সঘনাই নুঘূৰাই কেতিয়াবা ঘূৰাই বাৰু দেই নাই নাই নাই নাই নাই নাই নাই নহয়

অঁ অঁ অঁ অঁ অঁ

অঁ অঁ

অঁ বাৰু বাৰু আপুনি মোক আপোনাৰ এড্ৰেছটো মোক চেণ্ড কৰি দিবচোন হোৱাটছআপতে অঁ অঁ ঠিক আছে ছাৰ ধন্যবাদ